অসমত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি তথা বিকাশত ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে অৱস্থানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে অসমৰ ভূগোলে বিশেষকৈ ইয়াৰ পৰ্বতশ্ৰেণী নদ নদী আৰু সীমান্ত অঞ্চলৰ অৱস্থান পৰিবহণ ব্যৱস্থাৰ কাঠামো আৰু সুবিধাবোৰক যথেষ্ট প্ৰভাৱান্ৱিত কৰিছে এই ভূ অৱস্থানৰ প্ৰভাৱৰ বিষয়ে তলত বৰ্ণনা কৰা হৈছে পৰ্বতশ্ৰেণী আৰু প্ৰাকৃতিক বাধা অসমৰ পৰ্বতশ্ৰেণী অসমৰ এক বৃহৎ অংশ পৰ্বতশ্ৰেণীসমূহে আৱৰি ৰাখিছে বিশেষকৈ পশ্চিমৰ পূৰ্ণিমা আৰু পূৱ পৰ্বত অঞ্চলৰ পৰা এই পৰ্বতশ্ৰেণীসমূহ পথৰ বিস্তাৰ আৰু গতিৰ ওপৰত বাধা সৃষ্টি কৰিছে ইয়াৰ ফলত অসমৰ পৰ্বত এলেকাবোৰত সৰগ আৰু ৰে'ল যোগাযোগ কিছু কঠিন সংকীৰ্ণ উপত্যকা অসমত থকা ব্ৰহ্মপুত্ৰ উপত্যকাই কিছু পৰিমাণে পৰিবহণৰ সুবিধা আগবঢ়াইছে কিন্তু পৰ্বতশ্ৰেণী আৰু বাচলুৱা অঞ্চলৰ উপস্থিতি সৰহ আৰু ৰে'লপথৰ পৰিসৰৰ প্ৰসাৰিত হোৱাৰ গতিত বাধাৰ সৃষ্টি কৰে ব্ৰহ্মপুত্ৰ নদী আৰু জলপথ ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদী অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত এক বিশেষ ভূমিকা পালন কৰে এই নদী বিশেষকৈ জলপথ পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ নদী ব্যৱস্থাৰ দ্বাৰা অসমৰ ভিতৰত আৰু আশে পাশৰ ৰাজ্যসমূহৰ মাজত মালবাহী বাণিজ্য আৰু যোগাযোগ কৰা হয় নদী সার্বজনীন পৰিবহণ অসমৰ নগৰসমূহ বিশেষকৈ গুৱাহাটী যোৰহাট শোণিতপুৰ আৰু নলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰ নদী পাৰাপাৰ আৰু জলপথ ব্যৱস্থাৰ দ্বাৰা যাতায়তৰ সুবিধা মিলে এই জলপথসমূহক সৰগ আৰু ৰে'লপথৰ সাপেক্ষে সহজ আৰু সস্তা বাণিজ্যৰ পথ আগবঢ়াইছে সীমান্ত এলেকা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ চীন আৰু ম্যানমাৰৰ সীমান্ত অসমৰ উত্তৰ আৰু পূবৰ দিশে চীন আৰু ম্যানমাৰৰ সীমান্তৰ সৈতে সং সংযুক্ত এই সীমান্তৰ অৱস্থানে ভাৰত আৰু এই দেশবোৰৰ মাজত সীমান্ত যোগাযোগৰ ক্ষেত্ৰত এক বিশেষ চেলেঞ্জ সৃষ্টি কৰিছে সীমান্ত পৰিস্থিতিৰ কাৰণে পৰিবহণৰ পৰিসৰ কিছু সংকুচিত হৈছে আভ্যন্তৰীণ বাণিজ্যৰ প্ৰভাৱ অসমৰ সীমান্তৰ অঞ্চলসমূহৰ লগত ভাৰতৰ আৱদ্ধ যাতায়তৰ ক্ষেত্ৰত চেলেঞ্জ সৃষ্টি কৰিছে এই ক্ষেত্ৰত পৰিবহণ আৰু যোগাযোগৰ উন্নতি চাৰা সামগ্ৰিক প্ৰদেশৰ অৰ্থনীতিৰ গতি থমকি পৰে সামগ্ৰী থাকে ৰে'লপথ আৰু সৰগ যোগাযোগ ৰে'লপথ অসমৰ ৰে'লপথৰ উন্নতিৰ ক্ষেত্ৰত পৰ্বতশ্ৰেণী আৰু নদ নদীৰ উপস্থিতি এক উৎকৰ্ষকাৰী ভূমিকা পালন কৰিছে যাতায়াতৰ সুৰক্ষা আৰু গতিৰ ক্ষেত্ৰত ৰে'লপথৰ পথ তৈয়াৰ কৰাত পৰ্বতশ্ৰেণীসমূহে অৱস্থান আৰু ভূমিগ্ৰহণ এক গুৰুত্বপূৰ্ণ প্ৰতিকূলতাৰ সৃষ্টি কৰে সৰগ যোগাযোগ সৰগ পৰিবহণ অসমত অধিক প্ৰচলিত যদিও পৰ্বতশ্ৰেণী আৰু বন্যাৰ পৰিস্থিতিৰ বাবে সৰগ নিৰ্মাণ কৰা আৰু ৰক্ষণাবেক্ষণত সমস্যা দেখা যায় বিশেষকৈ পূৰ্বাঞ্চল আৰু বৰবাৰ অঞ্চলত সৰগ যোগাযোগ অত্যন্ত কঠিন আৰু সময় সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্য পৰিবহণ অসমৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ অসম ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে সৰগ ৰে'ল আৰু আকাশ পথে চিজিলকৈ সংযুক্ত হৈছে বিশেষকৈ গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰি অসমে নিজৰ বাণিজ্যিক আৰু আঞ্চলিক যোগাযোগ সঞ্জাল প্ৰসাৰিত কৰিছে এয়া আৰু সৰগ পৰিবহণ গুৱাহাটী শোণিতপুৰ আৰু যোৰহাটৰ পৰা অসমত আকাশ পথৰ সংযোগৰ মাধ্যমে আন্তঃৰাষ্ট্ৰীয় পৰিসৰে উন্নতি লাভ কৰিছে বিমানবন্দৰ উন্নতি আৰু সৰগপথেৰ সহায়ত অসমে বাছ লোৱা অঞ্চলসমূহৰ লগত সজিল পৰিবহণৰ সুবিধা লাভ কৰিছে জলবায়ু আৰু বন্যাৰ প্ৰভাৱ বন্যাৰ প্ৰভাৱ অসমত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বানপানী অসম আৰু অন্যান্য নদীৰ পৰা পৰিবহণ আৰু যোগাযোগৰ সমস্যাৰ সৃষ্টি কৰে বন্যাৰ ফলত সৰগ ৰে'ল আৰু জলপথৰ যোগ বিচ্ছিন্ন হ'ব পাৰে অতিৰিক্ত বৃষ্টিপাত আৰু নীতিৰ পৰিৱৰ্তন অসমৰ জলবায়ু ভৌগোলিক অৱস্থাৰ বাবে সৰগ নিৰ্মাণ পৰিবহণৰ পথৰ কষ্ট কষ্ট বৃদ্ধি কৰে উপসংহাৰ অসমৰ ভূ অৱস্থানে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ পৰিসৰ আৰু গতিৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাইছে পৰ্বতশ্ৰেণী নদী সীমান্ত অঞ্চল আৰু বন্যাৰ প্ৰভাৱৰ বাবে পৰিবহণৰ ক্ষেত্ৰত কিছুমান চেলেঞ্জ হৈছে তথাপিও অসমৰ জলপথ সৰগ আৰু আকাশ পথৰ উন্নতিৰ মাধ্যমে ৰাষ্ট্ৰ ৰাজ্যটোৰ যোগাযোগ ব্যৱস্থা বহলভাৱে উন্নত হৈছে আৰু এই পৰিসৰে সামাজিক আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে